নদীত মাছ ধৰা আৰু পুখুৰীত মাছ ধৰা দুটা বেলেগ বেলেগ মানে পদ্ধতি ব্যৱহাৰ কৰা হয় নদীত বুলি কওঁতে এটা বোৱঁতী নদী মাছ মানে যিটো চাৰিওফালে যোনটো বান্ধ সেই বান্ধটো নাথাকে আৰু মা পুখুৰীত মাছ ধৰাটো সহজ নদীত মাছ ধৰিবৰ কাৰণে আমি বিশেষকৈ ইয়াতে হুদুমা পাতি থওঁ ডাঙৰ ডাঙৰ হুদুমা বুলিয়ে কওঁ বিশেষকৈ ঢেঁকীজাল আৰু ঠিক তেনেদৰে বৰশী পাতি থয় ডাঙৰ ডাঙৰ মানে মাছ ধৰিবৰ কাৰণে বৰশী পাতি থোৱা হয় এই সেইবিলাকৰ জৰিয়তে আমি নদীৰপৰা এই যিবিলাক মাছ উঠোৱা হয় সেই মাছ আমাৰ ৰচোন ঘৰৰপৰা প্ৰায় বহু দূৰো নহয় এখন মানে ডাঙৰ বজাৰ হয় আৰু প্ৰায় চুকে চুকে সন্ধিয়াৰ বজাৰ গধূলিৰ বজাৰ বুলি কওঁ আমি যাক আমি গধূলিৰ বজাৰ গধূলিৰ বজাৰক মানে বিক্ৰীৰ কাৰণে লৈ যোৱা হয় এনে আৰু সপ্তাহত বহে বজাৰ মানে সপ্তাহত এটা বাৰত বিশেষকৈ সোমবাৰ বৃহস্পতিবাৰ এনেকৈ বেলেগ বেলেগ জেগাত কিন্তু আমাৰ ইয়াতে সপ্তাহটোৰ সোমবাৰে হয় ঠিক ঠিক তেনেকুৱা যদি মানে ডাঙৰ মাছ ধৰা হয় বা চানা মাছো কেতিয়াবা বহুত পোৱা যায় তেতিয়া মানে যদি বিক্ৰী কৰাৰ কাৰণে আমাৰ যোৱাৰো অসুবিধা তেতিয়া ওচৰৰে বিভিন্ন ধৰণৰ বেপাৰী থাকে বেপাৰী মাছ বেপাৰী বুলিয়ে কওঁ মাছ বেপাৰীয়ে তেওঁলোকে নিদিয়ে এনেকৈ নেটৰ জৰিয়তেও খালৰপৰা আমি বিশেষকৈ যদি মাছ বেছিকৈ পাওঁ বা ধৰোঁ সেই মাছবিলাক এই তেওঁলোকক যদি খবৰ দিয়া হয় তেওঁলোকে মানে পাইকাৰি ভাড়াত সেনেকৈ লৈ যায় আৰু কেতিয়াবা আমাৰ সুবিধা হ'লে আমাৰো বিক্ৰী কৰিব লৈ যায় এনেই সেইবিলাকত অসুবিধা নাই বাৰু আমি মাছৰ বিক্ৰীৰ কাৰণে কিন্তু ধৰাটোৰহে অলপ অসুবিধা তাৰমানে সজুঁলিৰ অভাৱটো আমাৰ ইয়াতে অলপ তথাপি এই এনেকৈ ডাঙৰ ডাঙৰ মানে ঢেঁকীজাল হুদুমা বা এনেই বৰশী পাতি সেনেকৈ মাছ ধৰা হয় সেইখিনিয়ে আৰু ইয়াতে